হেল্ল' এইটো ছুইগী কাষ্টমাৰ কেয়াৰত লাগিছেনে অঁ অঁ হয় হয় মই মানে এটা বিশেষ কাৰণত আপোনালৈ ফোন কৰিলো অঁ অঁ মানে মই এই এপটোতে প্ৰায় মই খানা অৰ্ডাৰ দি খাই থাকোঁ সেইবাবেই প্ৰথমতেই মই অ'টোপে' ব্যৱস্থাটো কৰি লৈছিলো কিন্তু এতিয়া বিশেষ এটা কাৰণত মানে অ'টোপে' ব্যৱস্থাটো বাতিল কৰিব বিচাৰোঁ মই পৰা নাই আপোনালোকে ক'ব নিকি বাৰু অঁ অঁ হয় হয় অঁ প্ৰথম ছেটিংছলৈ যাব লাগিব ন অঁ ছেটিংছলৈ গৈ অঁ ঠিক আছে মই ছুইগীলৈ গৈ এপটোলৈ গৈ মানে ছেটিংছলৈ গৈ কেনচেল কৰিব লাগিব ন ঠিক আছে ঠিক আছে ধন্যবাদ কোৱাৰ বাবে